এই বিষয়টোৰ সন্দৰ্ভত মই সামগ্ৰিকভাৱে গোটেই বিশ্বক সাঙুৰি নকৈ মই অসমৰ পটভূমিতে মোৰ নিজৰ ব্য ব্যক্তিগত অভিজ্ঞতা মই যি প্ৰত্যক্ষ কৰিছোঁ তাৰে কেইটামান কথা ক'ব খুজিম প্ৰথম কথা অসমখন নানা জাতি জনগোষ্ঠী আৰু বিভিন্ন ভাষিক লোকৰ সমন্বয়ত গঢ় লৈ উঠিছে কিন্তু অসমৰ গৰিষ্ঠসংখ্যক বিদ্যালয়ে পাঠ্যপুথি প্ৰদানৰ মাধ্যম হৈছে অসমীয়া বা সাম্প্ৰতিক সময়ত ইংৰাজী মাধ্যমৰ স্কুলো যথেষ্ট গঢ় লৈ উঠিছে গতিকে যেতিয়া অন্য ভাষা ভাষী জনগোষ্ঠীৰ এটা শিশুৱে অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ পাঠগ্ৰহণ কৰিবৰ কাৰণে আহে প্ৰাৰম্ভিক পৰ্যায়ত পাঠগ্ৰহণৰ ক্ষেত্ৰত সেই শিশুটোৱে যথেষ্ট অসুবিধা হয় যিহেতু সি মাতৃভ মাতৃভাষাতে সকলো শিকিছে গতিকে অন্য এটা ভাষাত প্ৰথমতে তেওঁ শিকিবলৈ বা সেই পৰিস্থিতিত নিজকে খাপ খুৱাবলৈ যথেষ্ট অসুবিধা হয় সমান্তৰালভাৱেও এই শিকণ প্ৰক্ৰিয়াৰ সৈতে জড়িত শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীও যথেষ্ট অসুবিধা হয় মই নিজৰো ব্যক্তিগত অভজ্ঞতাত এটা কথা ক'ব পাৰিম ক'ব খুজিম যে আমি যেতিয়া কলেজ লেবেলত গৈছিলোঁ বা হায়াৰ ছেকেণ্ডেৰি লেবেলত আমাৰ শিক্ষাগুৰুসকলে কিছুমান পাঠ ইংৰাজী মাধ্যমতে পঢ়াইছিলে তেতিয়া আমি মানে প্ৰথমতে আমি অসুবিধা হৈছিলোঁ সেই পৰিস্থিতি সৈতে খাপ খোৱাব নিজক খাপ খোৱাব পৰা নাছিলোঁ